আমি অসমীয়া ভাষীসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অসমীয়া ভাষাত আন ভাষাৰ শব্দ ব্যৱহাৰ কৰোঁ যেনে ব্ৰাছ টুথপেষ্ট কাপ প্লে'ট বিস্কুট চিলিণ্ডাৰ ষ্ট'ভ পেন পেঞ্চিল টেবল চেয়াৰ ডেস্ক বেঞ্চ বেগ বটল ফটো কেমেৰা টেলিভিজন মোবাইল বাইক স্কুটি চাইকেল লাইট কাৰেণ্ট টেপ ফেন হেলমেট মাগ শ্বাৰ্ট

আলমিৰা লিপষ্টিক